আমাৰ লখিমপুৰৰ বিধায়ক হ'ল শ্ৰীযুত মানৱ ডেকা আজি কিছুদিনৰ আগত তেওঁ আমাৰ ঘৰত পদাৰ্পণ কৰিছিলহি আৰু তেওঁৰ সৈতে মই যথেষ্টখিনি আলাপ আলোচনা কৰি গম পালোঁ যে যোৱা বছৰ তেওঁ এশ পাঁচ কিলোমিটাৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰিছে আৰু আমাৰ জিলাখনত বিভিন্ন জেগাত তেওঁ পুখুৰী বিভিন্ন আঁচনিৰ অন্তৰ্গত কৰি তেওঁ পুৰ পুখু পুখুৰী খান্দিছে খন্দাইছে আৰু অনাগত দিনত তেওঁ এশ পোন্ধৰ কিলোমিটাৰ ৰাস্তা পুণৰ আমাৰ লখিমপুৰত নিৰ্মাণ কৰাৰ কথা দিছে আৰু তেওঁৰ যি কৰ্ম এই কৰ্ম সমূহ দেখি আমি লখিমপুৰবাসীয়ে যথেষ্ট সুখী হৈছোঁ অনাগত দিনত তেওঁৰ পৰা খুব সুন্দৰ কাম আশা কৰিম বৰ্তমান সময়ত ক'ব গ'লে আমাৰ যিমানবোৰ প্ৰায় লখিমপুৰৰ ৰাস্তা আছে প্ৰ প্ৰত্যেকটো ৰাস্তাই খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে আৰু তেওঁ ক'ব বিচাৰিম যে তেওঁ গ্ৰাম্য অঞ্চললৈ যাওক য'ত ৰাস্তা পদূলিৰ অভাৱ সেই ৰাস্তা পদূলিসমূহ তেওঁ যদি মেৰামতি কৰি দিয়ে তেতিয়াহ'লে আমি ধন্য হ'ম